যেতিয়া ইণ্টাৰনেট আবিষ্কাৰ হৈছিল তেতিয়াৰে পৰা আমাৰ পৃথিৱীখন আমি বহলৰূপে দেখিবলৈ পাইছোঁ পৃথিৱীৰ যিকোনো প্ৰান্তত হোৱা ঘটনা বা তথ্য আমি মন মৰ্জিমতে নিজৰ ভাষাত উপলব্ধ কৰিব পাৰিছোঁ আৰু এই ইণ্টাৰনেটে ইণ্টাৰনেট ঠিক তেনেদৰে আমাৰ অসমীয়া ভাষাও উত্থাপন হোৱা এটা উৎস হিচাপে চিহ্নিত হৈছে আমি উৎস হিচাপে চিহ্নিত হৈছে আমি অসমত থাকি যেতিয়া নিজৰ ভাষাত বিভিন্ন কথা বা তথ্য প্ৰদান কৰোঁ এই তথ্যসমূহ ইণ্টাৰনেটত অসমীয়া ভাষাতে আপলোড হয় আৰু পৃথিৱীৰ যিকোনো অঞ্চলৰ পৰাই মানুহে এই অসমীয়া ভাখাৰ তথ্যসমূহ উপলব্ধ কৰিব পাৰে আৰু নিজ ভাষালৈ অনুবাদ কৰি ল'ব পাৰে ইয়াৰ লগতে ইণ্টাৰনেট আজিৰ দিনত আজিকালি আজিকালি অসমীয়া ভাখাত গৱেষণা হোৱাৰ কিতাপ আমি পাওঁ